এনেকুৱা এটা সময় যেতিয়া মই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হৈছিল তেনেকুৱা সময় এটা হৈছে যেতিয়া মই স্নাতকোত্তৰ চূড়ান্ত বৰ্ষত আছিলো অৰ্থাৎ প'ষ্ট গ্ৰেজুৱেশ্যনৰ ফাইনেল ইয়াৰত আছিলোঁ তেতিয়া মই যিটো মাষ্টাৰ্ছ ডিজাৰটেশ্যনৰ কপি লিখিব লাগে সেই ডিজাৰটেশ্যনৰ বাবে মই ট'পিকটো কি বাচি ল'ম কোনটো বিষয় বাচি ল'ম সেই সেইটো বিবেচনা কৰোঁতে মই যথেষ্টখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ কাৰণ মই তিন দুটা তিনিটা মান টপিক মোৰ মূৰত আহি আছিল কিন্তু মই এটাও তাৰপৰা চূড়ান্তভাৱে ঠিক কৰিব পৰা নাছিলো

আমাৰ প্ৰফেছৰ এগৰাকী প্ৰফেছাৰক মই যেতিয়া সুধিলোঁ যে এইটো টপিক ভাল হ'বনে এইটো টপিক ভাল হ'ব এইটো বিষয় ভাল হ'বনে এইটো বিষয় ভাল হ'ব তেতিয়া মেমে ধুনীয়াকৈ মোক বুজাই দিছিলে প্ৰতিটো বিষয়ৰ ধনাত্মক দিশ প্ৰতিটো বিষয়ৰ ঋনাত্মক দিশ আৰু প্ৰতিটো বিষয়ৰ লগত জড়িত হৈ থকা প্ৰত্যাহ্বান অৰ্থাৎ কি কি জটিলতাৰ সন্মুখীন হ'ম কেনেকুৱা ধৰণৰ জটিলতাৰ সন্মুখীন হ'ম গোটেইখিনি বস্তু মোক সুন্দৰকৈ বুজাই দিছিলে আৰু সেই মেমৰ পৰামৰ্শ পাই মই যথেষ্টখিনি লাভান্বিত হৈছিলোঁ আৰু তেনেদৰে মই মোৰ ডিজাৰটেশ্যনৰ টপিকটো বাচি ল'বলৈ সক্ষম হৈছিলোঁ